মই ভাৰতৰ বিভিন্ন ঠাইত বাইকেৰে ভ্ৰমণ কৰিব বিচাৰোঁ সেই ভ্ৰমণসমূহ বিভিন্ন ভাৰতৰ বিভিন্ন ঠাই হ'ব পাৰে তাৰ ভিতৰত মই লাডাখ যাব বিচাৰোঁ কেডাৰনাথ মন্দিৰ ভ্ৰমণ কৰিব বিচাৰোঁ য'ত নেকি মহাদেৱৰ মন্দিৰ আছে তাৰ পিছত মই শ্বিলং যাব বিচাৰোঁ গোৱা যাব বিচাৰোঁ মানালী চিমলা আদি বিভিন্ন ঠাই মই ভাৰতৰ বাইকেৰে ভ্ৰমণ কৰিব বিচাৰোঁ কাৰণ মই গাড়ীত গ'লে অলপ প্ৰ'ব্লেম পাওঁ আৰু বাইকেৰে গ'লে আপোনাৰ য'তে মন যায় ত'তেই নামি বিভিন্ন ধৰণৰ সমস্যাবিলাক নহয় বাইকত আপোনাৰ বাইকেৰে গৈ বহুত ভাল লাগে আৰু মই এতিয়ালৈকে একো পৰামৰ্শ আজিলৈকে কোনো পোৱা নাই মই যদি ভৱিষ্যতে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ তেতিয়া মই বিজ্ঞজনৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ বিচাৰিম তাৰবাবে মই নিজকে সাজু কৰি তুলিম যদি মই বাইকেৰে যাওঁ তেতিয়া আপোনাৰ নজনাজন নজনা কথাবোৰ জনা বিজ্ঞলোকসকলৰ পৰা সুধি কথাবোৰ পাতি প্ৰয়োজনীয় কি কি সামগ্ৰী লগত নিব পাৰিম তাৰ সবিশেষ সুধি ল'ম ধন্যবাদ